আমাৰ পৰিয়ালত জন্মদিন পতা হয় জন্মদিন পাতিবলৈ হ'লে ল'ৰা জন্মদিনত ৰাতিলৈ ল'ৰাৰ লগৰ ল'ৰাবিলাক আহে আহি কোনোবাই কেক লৈ আহে দিনত সিহঁতি আজৰি নাপায় কাৰণে কেক কাটে আৰু ভাত খায় ৰাতিলৈ গোটেই ল'ৰাখিনি মিলি ভাত খায় আকৌ ছোৱালী জন্মদিন ছোৱালী জন্মদিন আছিলে পোন্ধৰ আগষ্টৰ দিনা পোন্ধৰ আগষ্টৰ দিনা তাইৰ লগৰ ছোৱালীবিলাক আহে দিনতেই পতা হয় আৰু দদায়েকহঁঁতেও মানে তাইৰ জন্মদিনৰ দিনা জানে আৰু লোকেল কুকুৰাৰ সৈতে ৰুটি খোৱা হয় সেইদিনা দদায়েকহঁতেও তাইক জোকাই থাকে যে কেতিয়াকে তোৰ ৰুটি খোৱা হ'ব লোকেল কুকুৰা দি কুকুৰা আনিলি নাই তেনেকৈ কয় লোকেল কুকুৰা দি পেলাই সেইদিনা ৰুটি খোৱা হয় তাইৰ লগৰ ল'ৰা ছোৱালীবিলাক মতা হয় কোনোবা এজন দুজন ল'ৰাও আহে এনেধৰণে তাইৰ জন্মদিন পতা হয় ইফালে মোৰ ভতিজাকেইটা আছে ভতিজাকেইটা জন্মদিনো তেনেকৈয়ে পতা হয় সিহঁতৰ জন্মদিনৰ দিনা আমি নামঘৰত নামঘৰত চাকি দিওঁগৈ খুৰীয়েকে মইয়ে মোৰ ল'ৰাকেইটাৰ দিনতো দিওঁ নামঘৰত চাকি তাৰ পিছত আহি হেৰি উদযাপন কৰোহি জন্মদিন স্কুলতো বুট দিওঁগৈ বুট মৰ্টন সেইবিলাক লৈ যাওঁ তাত দিওঁগৈ খুৰীয়েকে মইয়ে গৈ দি থৈ আহোঁ তাৰ পিছত ঘৰত আহি আমি মানে জন্মদিন উদযাপন কৰোঁ কেতিয়াবা মাছ ভাত মাংস ভাত তেনেকৈ খুৱাওঁ কেতিয়াবা ৰুটি মাংস তেনেকৈ খুৱাওঁ মোৰ ল'ৰা দুটা বিশেষকৈ মই ল'ৰাটোৰ দিনত ভাত খোৱাওঁ আৰু ছোৱালীৰ দিনত ৰুটি মাংস খোৱাওঁ তেনেদৰে জন্মদিনবিলাক পালন কৰোঁ আৰু বিয়াৰ কথা ক'বলৈ গ'লে সৰু বিয়া বৰ বিয়া দুখন বিয়া আছে আৰু ল'ৰা বিয়া ছোৱালী বিয়া তেনেকুৱা সৰু বিয়া হ'লে মানে চাৰিদিনীয়া ধুওৱা হয় চাৰি দিনৰ দিনা তাৰ পিছত সাত দিন ন দিন এঘাৰ দিন তেনেকুৱা নিয়ম থাকে সাত দিন বা ন দিন এঘাৰ দিনত তেতিয়া বিয়া তোলা বুলি কয় সেইদিনা দুণৰি লৈ পানী তুলি কইনাক গা ধুওঁৱা হয় গা ধুৱাই তাৰ পিছত ৰভাতলত আনি সজাই মেলি বিয়া উদযাপন কৰা হয় বন্ধুবৰ্গ ওচৰ চুবুৰীয়া পৰিয়াল সকলোকে নিমন্ত্ৰণ জনাই বিয়া উদযাপন কৰা হয় বিয়া পতা হয় তাৰ পিছত বৰ বিয়া হ'লে বৰ বিয়াত ছোৱালী বৰ বিয়াত হেৰি কৰা হয় পানী তোলা হয় দৰা ঘৰৰ মানুহ আহে প্ৰথমতে আঙঠি পিন্ধাবলৈ আহে জোৰণ দিবলৈ আহে তাৰ পিছদিনা বিয়া হয় আৰু তাৰ আগতেই আমাৰ এটা ভোজ দিয়াৰ নিয়ম আছে কইনা কইনা দানৰ ভোজ বুলি সেই ভোজটো দিয়া হয় আকৌ পাছত যেনিবা বিয়া দিনাখনি আকৌ সকলো বন্ধুবৰ্গ পৰিয়াল নি নিমন্ত্ৰণ জনাই বিয়া পতা হয় তেওঁলোকক যেনেধৰণে পাৰোঁ ভাত বা ৰুটি যেনেধৰণে পাৰোঁ জলপান তেনেকৈ খুওৱা হয় আকৌ ল'ৰা বিয়া হ'লে ল'ৰা বিয়া আগদিনা গৈ ছোৱালী ঘৰত জোৰোণ দিব লাগিব জোৰোণ দিওঁ তাৰ পাছত পিছদিনা আকৌ দৰা গৈ ছোৱালী আনিবলৈ যোৱা হয় এনেধৰণে আমাৰ হেৰিবিলাক পতা হয় পৰিয়ালৰ মাজত উদযাপন কৰা হয়